মই যোৱা চৈধ্য জুলাইত এখন ফটো উঠিছিলোঁ চিত্ৰলেখা উদ্যানৰ আগত আৰু সেই ফটোখনৰ পিছফালে থকা উদ্যানখনৰ বিষয়ে মই এটি বিষয়ে ক'ব বিচাৰিছোঁ উদ্যানখনৰ নাম অলপতেই চিত্ৰলেখা উদ্যান উদ্যান হিচাপে নামকৰণ কৰা হৈছে অনিৰুদ্ধ উষা প্ৰেম কাহিনীৰ বাবে বিখ্যাত উদ্যানখন কেইবাটাও কোঁৱলিযুক্ত হিললক আৰু সেউজীয়া ভূখণ্ড আৰু নীলা সঁদৰ মাজত অৱস্থিত এই উদ্যানখন ইয়াৰ মনোমোহা মনোৰম সৌন্দৰ্যৰ বাবে সুপৰিচিত সেয়েহে তাত গৈ বহুত ভাল লাগে আৰু তাত ফটো উঠাবলৈও ভাল লাগে